হেল্ল' নহয় নহয় ককা হ'ম ককা ছিয়'ৰ হয় কচোন ভালে আছোঁ দে ঈশ্বৰৰ কৃপাত বেমাৰ আজাৰ হৈছে আৰু যেন তেন ভাল পাইছোঁ আৰু এতিয়া ভাল পাই উঠিছোঁ আৰু শেষেই আৰু এইবিলাক খোৱা বোৱা হৈছে আৰু অলপ চলপ অঁ কচোন বোপাই অঁ

তাকে এতিয়া কি খেতি কৰিছ বা অঁ তাক তাকে হয় হয়

তাকে এতিয়া আগৰ নিচিনাতো নায়েই আৰু একো এতিয়া চব ডিজিটেল হৈ গ'ল দে এতিয়া অঁ তাকে এতিয়া কি কৰিবি আৰু উপায়তো নাই

অঁ এতিয়াতো আৰু চব মেডিচিনৰ ওপৰতে হয় অঁ তাকে মোৰ আছে জিকা ভেন্দি আলু চালু এনেকৈ কৰি থৈ অঁ কৰিবতো লাগিবই নকৰিলেতো নহ'ব তাকে এতিয়া নকৰিলেতো উপায় নাই কৰি পেলাই খাবই লাগিব ঠিকে আছে কৰ কৰ ভালকৈ কৰ ভাল হ'ব দে ঠিকে আছে কৰিবি দে অঁ আকৌ লগ পাম দে অঁ ঠিক আছে